অসমত অসমীয়া ভাষাই প্ৰচলন হয় কিন্তু ঠাই বিশেষে ভাষাবোৰ বেলেগ বেলেগ যেনেকৈ উজনিৰ মানুহৰ ভাষাবিলাক সহজ সৰল স্পষ্ট কিন্তু নামনিৰ মানুহৰ ভাষাবোৰ অলপ হেনা হোচা কথাবিলাক মানে ফুটি নুঠে তেওঁলোকৰ ভাষাটোৱে মানে বেলেগ সুৰ সুৰ এটা আছে তেনেকৈ উজনিৰ মানুহবিলাকৰ ভাষাটো শুৱলা এনেকৈ নামনি মানুহবিলাকৰ যেনেকৈ নলবৰীয়া ভাষাবোৰ বেলেগ বেলেগ এনেকৈ গুৱাহাটীৰ ইপাৰৰ ভাষাটো তেনেকৈ গাঁৱৰ ভিতৰৰ মানুহৰ ভাষাবোৰো বেলেগ বেলেগ হয় তেওঁলোকে আপা আপী তেনেকৈ হেতাখনক আমি হেতা বুলি কওঁ কিন্তু সেইফালৰ মানুহবোৰে কয় কৰাই বুলি কয় বৰপেটীয়া ভাষাবোৰো বেলেগ বেলেগ তেনেকৈ আমাৰ যোৰহাট ডিব্ৰুগড় এনেকুৱা মানুহবিলাকৰ ভাষাবোৰ যেনেকুৱা শুৱলা কিন্তু সেইবিলাকৰ মানে ভাষাটো উজনিৰ মানুহে বুজিবলৈকে টান পায় মই তেনেকৈ তেনেকুৱা ভাষা কৈ পোৱা নাই আৰু তেনেকুৱাবিলাকৰ লগত সংস্পৰ্শও নাই ইমান অসমীয়া ভাষাৰ বিষয়ে

তেনেকুৱা মই আৰু বেলেগ ভাষা শিকা নাই মোৰ যিটো সহজ সৰল ভাষা অসমীয়া সেইটোৱে জানো